মই ভ্ৰমণ কৰি খুবেই ভাল লাগে কিন্তু জগন্নাথ আৰু বৃন্দাবন চাবৰ কাৰণে বহুত ইচ্ছা আছে কিন্তু এতিয়া ভৰি ভাঙি পেলাই মই ঘৰতে আৰু ভাল কৰি খোজ কাঢ়িব নোৱাৰোঁ কেনেকৈ যাম আগতে এবাৰ গৈছোঁ যাই কি কিছু জেগা তামিলনাডু তামিলনাডু জগন্নাথ উৰিষ্যা এইবিলাক চাই আহিছোঁ কিন্তু এতিয়া আৰু বৃন্দাবন বা কাশী গয়া এইখিনি যাবৰ ইচ্ছা আছে এতিয়া যাবৰ কাৰণে টকা পইচা থাকিলেও যাব নোৱাৰোঁ মোৰ নিজৰ কাৰণে সেয়ে ঘৰতে বহি এতিয়া ৰাম নাম গাই পেলাই এনেকৈ থাকোঁ কি কৰিম উপায়তো নাই